হাঁহ কুকুৰা বেমাৰ হ'লে মেডিচিন আনি হাঁহ কুকুৰাৰ গাঁৱলীয়া গাঁৱলীয়া ঔষধ ব্যৱহাৰ কৰোঁ আমি পটককেনে টাউনৰপৰা মেডিচিন আনিবগৈ মাইকী মানুহৰ বহুত কাম থাকে সেইকাৰণে যাবলৈ সময় সুবিধা ন নিমিলেগৈ আৰু ৰাস্তাত ওলাই যদি কোনোবা গেলেকী বা টাউনৰফালে যাবলৈ হয় তেওঁলোককে পইচা পাতি দি মেডিচিন আনিবলৈ দিওঁ আৰু হাঁহ কুকুৰাবোৰ চাং ঘৰত ৰাখিলে বেছি সুবিধা হয় সিহঁতৰ সিমান হুমি সেনেকুৱাবোৰ তাৰমানে বেমাৰ আজাৰ নহয় আৰু আৰু হাঁহ হাঁহ কুকুৰাবোৰৰ বিশেষকৈ হুমি হ'লে আমি গাঁৱলীয়া গাঁৱৰ মানুহে যি দিয়ে দাইদেউ খুৰীদেউহঁতক সুধো নহয় হুমি হ'লে মানে কি দিব লাগে তাৰপৰা গাঁৱতে আমি পটককেনেটো মেডিচিন আনি লগাব নোৱাৰোঁ সেইটো কাৰণে মেডিচিন আহি পোৱালৈকে আমি সেই ঘৰতেই নিৰ্মাণ হোৱা ঔষধ দিওঁ ঔষধ ঔষধ পিচি মেলি সিহঁতক হুমি বা চাহীয়ে খোৱা জেগাত লগাই দিওঁ সিহঁতৰ সেই লগাই দিয়াৰডোখৰতে বহুতকণ ভাল হয় বা হেৰি হয় তাৰপৰা গাহৰি গাহৰি ছাগলীক পেলু দৰব দিওঁ আৰু যদিহে সময়মতে ইহঁতক ঔষধ বা মেডিচিন দিয়া নহয় সিহঁতিতো চব মৰি থাকিব কুকুৰা কুকুৰা হাঁহক সদায় গৰম পানী মই গৰম পানী কৰি কৰি দানা দিওঁ দানা দিয়াৰ পাছত মেলি দিওঁ মেলি দিয়াৰ পিছত হাঁহ পুখুৰীলৈ যায় পুখুৰীত গৈ হাঁহ চৰেগৈ আৰু কুকুৰা কুকুৰা সেনেকৈয়ে ধান ধান দিওঁ বা চাউল দিওঁতে সিহঁতক অকণমান অকণমান গৰম পানী দিওঁ ইভাগে চৰুতেতো সিহঁতে গৰম পানী খায়েই ঠাণ্ডা পানী খায়েই তাৰ ওপৰঞ্চি যিকণ পানী খাই মই সেই গৰম অকণমান কৰি দিওঁ আৰু সেইকণ পানীয়ে খাই তাৰপৰা মেডিচিনটোত মেডিচিন ইহঁতক যদি নিদিওঁ ইহঁতিটো চব মৰি থাকিব আৰু হাঁহ কুকুৰা হাঁহ পোহাত পোহাৰ সিহঁতি বহুতকণ বহুতকণ সহায় সহায়ৰ জন্তু সিহঁতি পটককেনে ডাঙৰ হ'ব ডাঙৰ হৈ আকৌ কণী পাৰিব কণী পৰে আকৌ উমনি ল'ব উমনি লোৱাৰ পিছত আকৌ পোৱালি দিব পোৱালি হৈ ইহঁত আকৌ ডাঙৰ হ'ব ইহঁতক যদি আমি ভালকৈ যতন নাৰাখোঁ যতনে নাৰাখোঁ তেতিয়া ইহঁতো আকৌ ঠিক এনেদৰে বেমাৰ হ'ব বেমাৰ হ'লে আকৌ আকৌ বেমাৰ হ'লে গোটেইখিনি যদি সঠিকভাৱে আমি চিকিৎসা নকৰোঁ বা মেডিচিন নিদিওঁ তেতিয়া ইহঁতি গোটেইখোপা মৰি থাকিব এনেধৰণে যি পাওঁ ওচৰতে বা খুৰীহঁতে যি বেমাৰ হওঁতে বা হেৰি গাঁৱতে যি তাৰমানে ঔষধ দিয়া হয় বা কুকুৰাক দিবলৈ দৰব দিয়া হয় সেই দৰবকে দিওঁ সানি মেডিচাইনটো আমাৰ টাউনতহে পোৱা হয় টাউনলৈ পটকেনে মাইকী মানুহজনী যোৱা ইমান সহজ নহয় মাইকী মানুহে ঘৰৰ কাম চাম কৰি মই মানে ৰাতি সন্ধিয়া হ'বগৈ হয় এনেই আনি মেলি দিয়াতো ইমান সম্ভৱ নহয় সেনেকৈ কোনোবা যদি যায় বা কাৰোবাক যোৱা দেখোঁ সিহঁতকে আনি পেলাই দি দিম মেডিচিন দিছে আনাৰ পাছত সিহঁতৰ তাত যোনডোখৰত হুমি হৈছে বা য'ত চাহীয়ে খাইছে বা সিহঁতৰ চকুত আচিনা হৈছে তাৰ মেডিচিন আনি সেইবোৰ লগাই দিওঁ লগাই দিয়াৰ পিছত আকৌ সিহঁতি আগৰ দৰে ভাল হয় ভাল হৈ আকৌ ফুৰি ভাল হৈ আকৌ চৰিবলৈ যায় চৰিবলৈ গৈ আকৌ হাঁহ কুকুৰা ধুনীয়াকৈ সন্ধিয়া হোৱাৰ লগে লগে আকৌ সোমাই থওঁ ৰাতিপুৱা হোৱাৰ লগে লগে আকৌ মেলি দিওঁ মেলে দিয়াৰ লগে লগে আকৌ চাউল চাউল ধান দানা গাহৰিক দিওঁ দানা ইফালে ছাগলীক কঁঠাল পাত নিমপাত আম পাত সেইবোৰ আনি মানে গাঁৰালত দিয়া হয় ছাগলীক